হয় মই আপোনাৰ আগতে মোৰ লগৰবোৰকে সহায় কৰিছোঁ সাঁতোৰ শিকাত মই আপোনাৰ ভালকৈ জানো সাঁতোৰ চাতোৰৰ বিষয়ে মই কোচিং কৰা আছিলে তো মই ধুনীয়াকৈ সাঁতোৰ চাতোৰ শিকাব পাৰোঁ লগৰবোৰক সিহঁতো নদীত চদীত যায় লগ ধৰে মোকো তাৰপাছত ময়ো যাওঁ আৰু সাঁতোৰ চাতোৰ কৰিবলৈ সিহঁতকো শিকাই মেলি দিওঁ নোৱাৰিলে পাছফালে এনেকৈ টিউব চিউব বান্ধি দিওঁ তাৰপাছত আৰু ইহঁতে সাঁতুৰি থাকে আৰু তাৰপাছত ময়ো ধুনীয়াকৈ সিহঁতক শিকাই মেলি দিওঁ যেনেকৈ শিকাওঁ তেনেকৈয়ে কৰে ঠিকেই আছে বাৰু তাৰপাছত আকৌ আপোনাৰ এতিয়া ডুব যায় নহয় মাজত ধৰি পেলাই তাৰপাছত আকৌ মই গৈ পেলাই মানে এনেকুৱা কৰিব চাব লাগিব সিহঁতক আপোনাৰ পাছফালেনিদি গৈ পেলাই গবা মাৰি ধৰি পেলাই বচাই আনিব নোৱাৰে তেনেকৈ যদি বচাবলৈ যায় আপুনিও মানে হাঁত তাহাঁতৰ লগত পানী খোৱা হ'বগৈ আৰু মানে মৃত্যুৰ মুখত পৰা নিচিনা হ'বগৈ মানে সিহঁতক এতিয়া আপুনি চুলিত ধৰি পেলাই বচাব লাগিব চুলিত ধৰি আনি টানিব লাগিব তেতিয়াহে বচাব পৰা যাব আপুনি গবা মাৰি ধৰি পেলাই তেনেকৈ কৰি বচাব নোৱাৰিব আৰু সিহঁতে মানে যেতিয়া আৰু চব গোটেইখিনি গৈ সাঁতুৰিবলৈ মেলিবলৈ গ'লেও ভালো লাগে দিয়কচোন ধুনীয়াকৈ সাঁতুৰিবলৈ মেলিবলৈ যাওঁ লগৰখিনিৰ লগত সিহঁতক শিকাই দিয়াও হয় তাৰপাছত আকৌ এনেকৈ নাজানিলে নেমেলিলে এনেকৈ টিউব চিউব বান্ধি দিওঁ পাছফালে তেনেকৈ সাঁতোৰ চাতোৰ শিকে তাৰপিছত গৈ মেলি আৰু তেনেকৈ ভালো লাগে চবৰ লগতে সাঁতোৰ চাতোৰ শিকি ময়ো আগতে সাঁতুৰিব নাজানিছিলোঁ তাৰপিছত কোচিং কৰা পিছত তাৰপিছত শিকালে ধুনীয়াকৈ ময়ো পৰা হ'লো তাৰপিছত এতিয়া লগৰখিনিকো শিকাব পৰা পাৰোঁ ধুনীয়াকৈ তেনেকৈ আৰু এতিয়া চলি আছে আৰু সাঁতোৰটো বেয়া বস্তু নহয় সাঁতোৰটো কৰি থাকিব লাগে মানুহে ভাল বস্তু তেতিয়া আপোনাৰ মানুহটোৰ হাইজ হাইটটো মানে লম্বা হয় অলপ সাঁতোৰ চাতোৰ কৰিলে ভাগৰো লাগে ভোক চোকো লাগে তেনেকৈ কৰি আৰু মানে ধুনীয়াকৈ থাকিব লাগে আৰু তাৰপিছত আপোনাৰ আৰু পিছলৈ আৰু তেতিয়া মানে বেয়া নহয় আৰু সেইখিনিয়ে আৰু হ'ব দিয়ক